অঁ হেল্ল' অঁ হয় হয় অঁ তাঁতৰশালটোৰ কাম আমাৰ ষ্টাৰ্ট হৈয়ে আছে বাইদেউ এতিয়া আমাৰ যে এই মানে এই পাট সূতা যি যিবোৰ মেখেলা মানে এই ৰঙাপটি দি পাট সূতা চাদৰ কেছ বচা সে সেইবোৰ বৈ বৈ থকা হৈছে অঁ সে তোমালোকে যিমান পাৰা মানে ব্যৱসায়টো আগবঢ়াবলৈ তোমালোকে চেষ্টা কৰিব লাগিব তেতিয়াহে লাভৱান হ'ব পাৰিবা এতিয়া মই তাঁতৰ শালখন ষ্টাৰ্ট দি মানে মই খুলি দিছোঁ মই আৰু আৰু তা তাঁতশালৰ যিবিলাক মানে এতিয়া মাইকী মানুহ কিছুমান আমাৰ গাঁৱতে বহুত তাঁত বোৱা মানুহ আমাৰ এনেই বহি আছে এতিয়া পাৰিলে তেনেকুৱা গ্ৰুপ গ্ৰুপ হিচাপে উলিয়াই পেলাই আমাৰ এনেকুৱা নিৰ্দিষ্ট ৰাস্তা কিনাৰৰ এতিয়া কিছুমান মাটিত এলেকাবোৰ পৰি থাকে এতিয়া তেনেকুৱা মাটিটো আমি ভাড়ালৈ লৈ হ'লেও অঁ ভাড়ালৈ লৈ হ'লেও আমি কিছুমান শুৱালকুছিলৈ অলপমান চাপ্লাই দিলোঁ ধৰা আমাৰ নিজৰ এই ডিব্ৰুগড় অঞ্চলতো বহুত জেগা আছে এ ঠায়ে ঠায়ে বজাৰ নিজ অঁ নিয়া হ'ব আৰু আমাৰ আজিকালিতো মাইকী মানুহে কিমান ব্যৱসায় আৰম্ভ কৰিছে এতিয়া তেনেকৈ চালেতো মাইকী মানুহো বজাৰে বজাৰেও নি কাপোৰ শালৰ পৰা নি কেনে বহি দিলেই আপোনাৰ বিক্ৰী বাৰ্তাটো চলি থাকিব অঁ তেনেকুৱা কথা অঁ অঁ হয় হয় অঁ অঁ অঁ হয় হয় তেনেকৈ অঁ অঁ হয় মই তাঁতশালৰ কথালৈ আপোনালোকে চিন্তা কৰিব নালাগে মই তাঁতশাল কিছুমান মই মানে হাতশালো আজিকালি বহুত হাতশালতো ব বয় তাঁতিশালৰো বনাবলৈ অৰ্ডাৰ দি দিলে মানে বহুত মিস্ত্ৰীয়ে তেনেকুৱা শাল দুখনমান বহলাই দিলেও আপোনালোকে সেয়া দুখন শাল যুট অঁ দোকানে অঁ শিকিব পাৰিব এনেই এতিয়া কিছুমান ছোৱালী পঢ়ি শুনিও এনেই ঘৰত বহি থকাতকৈ ধৰক তেনেকৈ শিকিলে দুপইচা শিকাও হ'ল তাহাঁতেও দুই এক পইচা পালে অঁ আৰু এতিয়া আপোনালোকে তেনেকৈ আৰু দুটকা লাভ বিচাৰিবলৈ হ'লে মানে আপোনালোকে আজিকালি বজাৰে বজাৰে মাইকী মানুহে আজিকালি কি নাজানে এখন স্কুটি লৈ গৈ আপুনি অঁ অঁ অঁ লৈ তেনেকৈ তেনেকৈ ব্যৱসায়টো বহলাব পাৰে আৰু মানে শালৰ জেগাডোখৰ এইডোখৰে বুলি নহয় আমি বহুত জেগাত আমি শাল খুলি লওঁ অঁ অঁ আমাৰ এই ডিব্ৰুগড় অঞ্চলতে আমাৰ বহুত আমাৰ শালৰ কমি আছে ঠায়ে ঠায়ে কিছুমান গাঁও গাঁৱলীয়া জেগাত আমি কিছুমান এনেকুৱা গাঁৱলীয়া মানে ঘোক জেগাত এনেই মাটি এড এটুকুৰা পৰি থাকে আমি সেইডোখৰ আমি ভাড়ালৈ লৈ হ'লেও আমি থাকি পেলাই হ'লেও আমি শালখিনি তাত অলপমান হেৰি কৰি কেনে আমি তাত কাপোৰ বৈও আমি তাত ব্যৱসায় এটা কৰিব পাৰো অঁ হয় বাইদেউ আমি তেনেকৈ অঁ এতিয়া আপোনালোকে আপোনালোকেও সেইটো ছাইডে শাল এটা ঘৰ বনাই মেলি শালৰ ব্যৱস্থা কৰি আপুনি আপুনি যদি মানুহ আৰু দছজনী আপুনি গোটায় অঁ অ অঁ অঁ অঁ তেনেকৈ মানে ঠাই তেনেকৈ ঠায়ে ঠায়ে আমি এইটো যিটো আমাৰ তাঁতশালৰ আমাৰ ব্যৱসায়টো আমি বহলাব বিচাৰিলে মানে আমি তেনেকৈ বহলাই নি থাকিব লাগিব বাইদেউ অঁ অঁ সেইটো কথা অঁ আমি এতিয়া মাইকী মানুহ আমি এনেই আজি অকল হাঁহ কুকুৰাকেইটা বুলিয়েই নহয় আমি আজি তাঁতশালত অঁ আজিকালি আপোনাৰ শুনক বাইদেউ আপোনাৰ আজি বজাৰৰ যিবিলাক কাপোৰ ওলাইছে সেইবোৰ কাপোৰ মানুহে চকু দিয়ে দিয়ে যদিও সিমান নিদিয়ে আমাৰ যিবোৰ অঁ আমাৰ এতিয়া যিবোৰ আমি হাতেৰে বওঁ যিবোৰ আমি ফুল বাচোঁ হাতেৰে অন্যান্য সূতা কপাহ ওলাইছে আমি ধুনীয়াকৈ হাতশালত বোৱা কাপোৰযোৰ আপোনাৰ মানে দুহেজাৰ পঁচিছশ টকালৈকে আমি সেইটো সেইযোৰ কা যোৰা কাপোৰ আমি বিক্ৰী কৰিব পাৰোঁ হয় নাই বাৰু তেনেকৈ আমি তেনেকৈ আমি এই মানে শালৰ আমি ব্যৱসায়টোও ঠায়ে ঠায়ে আগবঢ়াই গ'লে আমি বজাৰে সমাৰেও আমি মাইকী মানুহেও স্বাৱলম্বী হওঁ বুলি ক'লে ঘূৰা পকা কৰি দিলে আমাৰ সেই শালৰ কাপোৰ আমাৰ বহুত সোনকালে আমাৰ বিক্ৰী বাৰ্তা হৈ যাব অঁ অঁ সেই অঁ অঁ ইনকমটো অঁ ইনকমটো মানে অঁ ওলাব সেইটো কথা আমি সেইখিনি আগবঢ়াই গ'লেহে বহল হ'লেহে আমাৰ ব্যৱসায়টো আগবাঢ়ি গৈ থাকিব আপোনালোকে সেইখিনি চেষ্টা কৰক আৰু দুজনীমান মানুহ লৈ কেনে

অঁ এতিয়াতো অঁ এতিয়া এতিয়া বহাগৰ ছিজনটো আহিছে হয় নাই বাৰু বহাগৰ ওচৰলৈকে যদি শালৰ কাপোৰখিনি শালৰ কাপোৰখিনি আমি ধুনীয়া কৰি গ'লে মানে কাপোৰকেইযোৰ আমাৰ প্ৰফিট দামো পোৱা যাব আমাৰ ব্যৱসায়টোও বহলিব হ'ব ঠিক আছে অঁ অঁ অঁ হয় হয় এতিয়া গামোচা আমি এতিয়া শালত আপোনাৰ বিছ পঁচিছখনকৈ এজুতি তাঁতত ব'লোঁ আমাৰ কিমানখিনি শালৰ কাপোৰ আমাৰ মানে বিক্ৰী হৈ গৈ থাকিব সেইটো এটা আমাৰ শালৰ তাঁতশালৰ ব্যৱসায় এটা আগবাঢ়ি গৈ থাকিব অঁ অঁ হ'ব বাইদেউ ঠিক আছে